আমাৰ দিনত বাৰু এইটো ব্যৱস্থা নাছিলে ভেকচিনৰ ব্যৱস্থাটো আজিকালি চৰকাৰে আপোনাৰ সন্তান গৰ্ভ অৱস্থাত থকাৰ পৰাই ভেকচিন পালিয়ে পালিয়ে নিৰ্ধাৰণ দিয়ে গতিকে ইয়াৰ পৰা আপোনাৰ শিশুটো কেতিয়াবা বিকলাঙো হ'বলৈ আছে নেখালে বা আজিকালি আমাৰ কিছুমান মানুহে আপোনাৰ এইবোৰ বাদ দে বুলি কৈ দিয়ে বা বা পলিঅ' খুৱাবলৈ গ'লেও এনে খুৱালৈ হ'ব বুলি কয় গতিকে এইটো এটা ভেকচিন দিয়াটো বাধ্যতামূলক আৰু ভেকচিন নিদিলে অন্যান্য বিপদ হ'ব পাৰে যিকোনো বেমাৰ আজাৰ গতিকে চৰকাৰে গৰ্ভ অৱস্থাত থকাৰ পৰাই শিশুটিক সুস্থ সৱল কৰি তুলিবৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিছে গতিকে মই ভাবোঁ এই ভেকচিনটো আপোনাৰ লোৱাটো বাধ্যতামূলক হ'ব হ'ব লাগে যদি কোনোবাই এই ভেকচিনটো গ্ৰহণ নকৰে তেতিয়া সেই ল'ৰাটো যিকোনো এটা বেমাৰত ভুগিব পাৰে গতিকে এই ভেকচিনসমূহ ল'লেহে এটা সুস্থ সবল শিশু জন্ম দিব পাৰে বুলি মই ভাবোঁ